খেতি বুলি ক'লে ছাৰ ছৌব্বিশ ঘন্টামান কৈ থাকিলেও শেষ কৰিব নোৱাৰোঁ কাৰণ নিজেও খেতিয়ক দেউতাও খেতিয়ক যিমান দেখিছোঁ সিমান শিকিছোঁ দেউতাই খেতি কৰে পিছে পিছে ময়ো লাগি যাওঁ খেতি বুলি ক'লে প্ৰথমতে আমাৰ ঘৰত আমাৰ গাঁৱত আমাৰ জিলাত আমাৰ ৰাজ্যত আমাৰ দেশত বহুত খেতি আহি পৰে তাৰে ভিতৰত চাহ আমাৰ অসমত চাহ আৰু ধান ফাৰ্ষ্টত আহে প্ৰথমতে আহে মুন সৰুৰে পৰা দেখি আহিছোঁ কৰি আহিছোঁ চাহ খেতি কেনেকৈ কৰে প্ৰথমতে আহিছোঁ চাহ খেতিলৈ চাহ খেতি প্ৰথমতে মাটিডৰা ট্ৰেক্টৰে চাহ কৰিলোঁ মাটিতে মাটি খন্দালোঁ তাৰ পিছত কেইদিনমান ৰ'ব দিম লাহেকৈ কেইদিনমানৰ পিছত গাঁত খান্দিলোঁ পুলি আনি থোৱা আছে পুলিটো ডিছটেঞ্চটো মিলাই দূৰত্ব মিলাই লাহেকৈ পুতি নিলোঁ ৰুই নিলোঁ তেনেদৰে দু এবছৰমানৰ পিছত আমি ছিঙিব পৰা হৈ যাম লাহে লাহে তাৰ পিছত আহিলোঁ ধান খেতি ধান খেতিনো আমাৰ নো কৈ শেষ কৰিব নোৱাৰি ঘৰতে বহুত ধান আছে দুই তিনিবছৰলৈকে থাকি যায় কিনি নাখাওঁ কেতিয়াও অসমত থাকোঁ অসমৰ মানুহ ধান কিয় কিনি খাম চাউল কিয় কিনি খাম অঁ চে ৰেচন কাৰ্ডখন আছে সেইখন লাগিব ৰেচন কাৰ্ড আমাক লাগিব কিন্তু চাউলটোৰ কাৰণে আমাক ৰেচন কাৰ্ড নালাগে তো খেতি কৰা ল'ৰা খেতি কৰি খাম চাকৰি বাকৰি সিমান বেছি আশা নকৰোঁ বাৰু কিন্তু খেতি মেইন অসমত থাকি অসমত খেতি কৰা মেইন খেতি এতিয়া ধান খেতি খেতি আমি তেনেকৈ দুবাৰ কৰোঁ এটা হ'ল শালি ধান এটা হ'ল আহু আহুটো ঘৰৰ ওচৰতে কৰোঁ কাৰণ এইটো শুকান মাটি লাগে আৰু ঘৰত আৰু ঘৰত অলপ দূৰত শালি খেতি কৰোঁ সেইটো অলপ দ মাটিত কৰোঁ প্ৰায় দুই কিলোমিটাৰমান খোজ কাঢ়ি যাওঁ ৰাতিপুৱাৰে চাৰিটামান বজাত এখন নদী পাৰ হৈ যাব লাগে পথাৰখনো ডাঙৰ বহুত ডাঙৰ এআঁঠু দুআঁঠু বুকু বোকাত সোমাই কোৰ মাৰিব লাগে ট্ৰেক্টৰে যিমানখিনি চাহ কৰিব পাৰে সিমানখিনি চাহ কৰি কৰোঁ তাৰ পিছত যোনখিনি নকৰোঁ নোৱাৰে ট্ৰেক্টৰে নোৱাৰে সেইখিনি গৰুৱে কৰোঁ গৰুৱে নোৱাৰাখিনি মানুহে কোৰেৰে কৰোঁ সেয়াই আৰু খেতি কৰি ভাল পাওঁ মনৰ পৰা কৈছোঁ খেতি অসমৰ আছোঁ অসমত আছোঁ যেতিয়া খেতি কৰিয়ে খাব লাগিব খেতি কৰিমেই লাগিব বুলি নকওঁ বাট ভাল পাওঁ কাৰণে কৰিম

আৰু আৰু অসমত থাকোঁ যেতিয়া শাক পাতটো এতিয়া এতিয়া চোৱা ছাৰ এতিয়া শাক পাতৰ কিমান দাম কিমান দাম সেইবাবে ঘৰতে শাকৰ খেতিও কৰোঁ সৰিয়হৰ খেতি কৰোঁ সৰিয়হ সৰিয়হৰ পৰা তেল উলিয়াওঁ ভাল লাগে কেতিয়াবা দুই এপইচা পাওঁ আনন্ মনত বহুত ভাল লাগে আনন্দিত হওঁ তাৰ পিছত কি বুলি কয় এতিয়া ছিজেনত কবি কবিৰ ছিজনত কবি লগাওঁ কাৰণ খেতি কৰি ভাল পাওঁ নিকিনিলেও হৈ যায় ঘৰতে এইটটি পাৰচেন্ট শাক পাচলি ঘৰতে কৰোঁ অকল নিমখ নিমখ বুলিয়ে ক'ব পাৰি বাকী এইটটি পাৰচেন্ট শাক পাচলি আৰু নিমখ আৰু দালি এইবিলাকে কিনি খাওঁ আৰু এইবিলাক সেউজীয়া শাক পাচলি খাওঁ স্বাস্থ্যও ভাল থাকে দিয়কচোন সেউজীয়া শাক পাচলি খালে বাকী সেনেকৈ অসমত প্ৰায়বিলাক আমাৰ গাঁৱতে দেখিছোঁ প্ৰায়বিলাক মানুহে সৰু সৰু নিজৰ এডৰা এডৰা খেতি কৰি শাক পাচলি খায় অসমত থাকিছোঁ আৰে কিয় কিনি খাম ভাই খাবই লাগিব